বাইক বা মটৰচাইকেলৰ ওপৰত স্বাধীনতাৰ অনুভৱৰ বিশেষ বৰ্ণনা কৰিবলৈ ওলালে মটৰচাইকেলৰ লগত জড়িত ব্যৱসায়ৰ ব্যৱসায় কৰিবলৈ হ'লে উৎকৃষ্ট মানদণ্ডৰ কাম বা সেৱা আৰু মূল্যৰ জৰিয়তে নিজৰ গ্ৰাহক সন্তুষ্ট কৰিব পাৰিব লাগিব মটৰচাইকেল চলাওঁতে আমি মছ নিজ ইচ্ছাত পৰিধান কৰিব নোৱাৰোঁ যেনেকৈ তেনেকৈ এই ব্যৱসায় আৰু অঞ্চলত মটৰচাইকেলৰ ব্যৱসায়ৰ প্ৰয়োজনীয়তা কিমান আছে তাক চলি জাৰি চায় যদি ইয়াৰ চাহিদা ক'ম তেনেহ'লে আপুনি এনে অঞ্চলত আপোনাৰ ব্যৱসায়ৰ বাবে চিনাক্ত কৰা উচিত ইয়াৰ চাহিদা ক'ম তেনেহ'লে আপুনি এনে অঞ্চলৰ আপোনাৰ ব্যৱসায় চিনাক্ত কৰা উচিত য'ত ইয়াৰ চাহিদা বেছি আপোনাৰ সম্ভৱত প্ৰতিযোগী সকলক পৰ্যাপ্ত কথা যেনে বস্তুৰ দাম আদি ভালদৰে বিচাৰোঁ কৰিব লগা কৰিব লগা লাগে আগতীয়াকৈ পৰিকল্পনা কৰি আপুনি কিবা এটা কাৰ্য কৰাৰ আগতে ভালদৰে বিচাৰ কৰি ল'ব লাগে এনেদৰে কৰিলে আপোনাৰ অৰ্থনৈতিক লোকচান পৰিমাণ কম হ'ব যদিহে আপুনি অন্য কাম কৰি আছে তেনেহ'লে নিশ্চয় কিছু সময় লোৱা উচিত এই সফল ব্যৱসায় কৰিবলৈ হ'লে মূলধনৰ উপৰিও আন লাগতিয়াল বস্তু হ'ল উপদেষ্ঠ স্থান আৰু ইয়াৰ নিৰ্মাণ মটৰচাইকেলৰ সামগ্ৰীৰ ব্যৱসায় আৰম্ভ কৰিবলৈ হ'লে বহুতো নথি পত্ৰ আৱশ্যক লাগতিয়ালভাৱে চৰকাৰী কৰ্মচাৰীৰ লগত তে সংযোগ কৰি নামকৰণ কৰাৰ লগতে অন্য লাগতিয়াল কাগজ পাতি তৈয়াৰ কৰিব ল'ব লাগে গাড়ীৰ কণ্ঠ সামগ্ৰীৰ প্ৰয়োজন অধিক বেছি তাক নিশ্চিত কৰিব লাগে যিটো বস্তুৰ চাহিদা তথা প্ৰয়োজন বেছি হোৱা দেখা যায় তেনে সামগ্ৰী অধিক পৰিমাণে লগত ৰাখিব লাগে ইয়াৰ লগতে কন্ত সময়ত কন্ত সামগ্ৰীৰ প্ৰয়োজন বেছি হয় তাক জানাতো উচিত ইয়াৰ লগতে দৰকাৰ হোৱা সামগ্ৰী গ্রাহকৰ সামগ্ৰী গ্ৰাহকৰ প্ৰয়োজন অনুযায়ী কাৰ লগত সংযোগ কৰি সেই সামগ্ৰী আপুনি যোগাৰ কৰিব পাৰে তাক জনা উচিত অফুজি ক্ৰয় কৰিব সিমানে আপোনাৰ ভাল কাৰণ তেতিয়া আপুনি গ্ৰাহকৰ পৰা এক উপযক্ত মূল্য গ্ৰহণ কৰিব পাৰিব যি আপোনাৰ ব্যৱসায়ত বাৰুকৈ সহায় কৰিব কেৱল মাত্ৰ আপোনাৰ ব্যৱসায় আৰম্ভ কৰিলে নহ'ব আপুনি যিমান পাৰে ইয়াক বৃদ্ধি কৰিব লাগিব নিশ্চয় আপুনি অকলে আপোনাৰ ব্যৱসায় আগুৱাই নিব নোৱাৰে গতিকে আপুনি কৰ্মচাৰী লগ লাগিব যিয়ে ব্যৱসায় অৰ্থনৈতিক বিকাশ সাধন কৰে আপোনাৰ ৰাজ্যিক নিয়ম অনুসৰি ব্যৱসায়িক নথি পত্ৰ সংগ্ৰহ কৰা ইয়াৰ উপৰি ব্যৱসায় আৰম্ভ কৰাৰ আগতে কি কি দৰকাৰী কাগজ লাগে তাক নিশ্চিত কৰা আপোনাৰ ব্যৱসায়ৰ নাম নিশ্চিত কৰাৰ লগে লগে ব্যৱসায়িক কাৰ্ড বনাই ল'ব এক উপদেষ্টভাৱে কৰা প্ৰচাৰ আৰু বিজ্ঞাপনৰ কাৰ্যই আপোনাৰ ব্যৱসায়বোৰ মানদণ্ড নিৰ্ণয় কৰে এটা উপযুক্ত ব্যৱসায়িক নাম আৰু সৃংহ হোৱাত স্বাভাাৱিক যাতে গ্ৰাহকে ইয়াৰ লগত জড়িত হ'ব পাৰে আপোনাৰ ব্যৱসায়িক শ্ৰেণীৰ মানুহৰ প্ৰতি লক্ষ্য ৰাখি সেই অনুযায়ী ব্যৱসায়িক সিংহ চিনাক্ত কৰিব লাগে আপুনি যিমান পাৰে ইয়াত বৃদ্ধি কৰিব লাগে নিশ্চয় আপুনি অকলে আপোনাৰ ব্যৱসায় আগুৱাই নিব নোৱাৰে গতিকে আপুনি কৰ্মচাৰী ল'ব লাগিব যি ব্যৱসায় অৰ্থনৈতিক বিকাশ সাধন কৰে ইয়াৰ উপৰিও আপুনি আপোনাৰ ব্যৱসায়িক বাবে দৰকাৰী বাণিজ্যিক কাৰ্ড বনাই লোৱা ল'ব পাৰে তেনে কৰি আপুনি নিজৰ ব্যৱসায়ত অ অগ্ৰগতি কৰিব পাৰে সংযোগ কৰিবলৈ সহজ লৈ কৰিব আৰু ইয়াৰ আপোনাৰ ব্যৱসায় বাৰুকৈ লাভান্বিত কৰিব

যদি আপোনাৰ আগৰ পৰা যন্ত্ৰ পাতি নাই তেনেহ'লে আপুনি উপযুক্ত যন্ত্ৰ কিনা দৰকাৰ যন্দ্ৰপাতি কিনাৰ ক্ষেত্ৰত আপুনি বিশেষ কথা মানদণ্ড উন্নত হ'ব লাগে অধিক দিনলৈ আপুনি ইয়াক ব্যৱহাৰ কৰিব পাৰে আন এক গুৰুত্বপূৰ্ণ কথা হ'ল যে আপুনি দৰকাৰী আনুষ্ঠানিক যিবোৰ দিশে থাকে ব্যৱসায়ৰ সেইবোৰ সম্পূৰ্ণভাৱে পূৰণ কৰিব লাগে যেনে চৰকাৰৰ প্ৰদান কৰে আপুনি কিছু পইচা চৰকাৰৰ নপৰা ভাল কৰিব লাগে ইয়াৰ লগতে দৰকাৰী লাইচেঞ্চ আৰু ইঞ্চুৰেঞ্চ আদিৰ ব্যৱস্থা কৰা উচিত ইঞ্চুৰেন্স কৰি আপুনি ব্যৱসায়ত হ'বলগীয়া সম্ভাৱনীয় দুৰ্যোগৰ পৰা নিজৰ ব্যৱসায় ৰক্ষা কৰিব পাৰে এইবিলাকেই জীৱনৰ মূল উদ্দেশ্য বাইকৰ ইঞ্চুৰেঞ্চ পলুচন ফেইল হ'লে বহু সমস্যাৰ সন্মুখীন হ'ব লগা হয় ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ বাবে এইবোৰ সময়ে সময়ে ভালকৈ চাই চিতি ৰাখিব লাগে এইখিনিয়ে কৈ বাই বাইক বা মটৰচাইকেল চলাওঁতে বিষয়ে বৰ্ণনা কৰা হ'ল